হয় কুকিং কুকিংটো ক'বলৈ গ'লে মোৰ হবি হয় মই বনাই ভাল পাওঁ মই খাই ভাল পাওঁ মই খোৱাই ভাল পাওঁ কুকিংটো ক'বলৈ গ'লে মোৰ চব ফালৰ পৰাই ভাল পাওঁ মানে কুকিঙৰ বহুতে কুকিংটো বেয়া পায় পাকঘৰ লেতেৰা হয় বুলি বা তাৰ পৰিমাণ কিমান কি দিব লাগে হয়তো নাজানে বা কিবা কিন্তু মই মানে ভুল হ'লেও শুদ্ধ হ'লেও মই বনাই ভাল পাওঁ মানে হাঁ কাৰণ বস্তু এটা কিবা এটা হওক ভাল হওক বেয়া হওক সেইটো যেতিয়া প্ৰেক্টিছ কৰি থাকিম সদায় যেতিয়া বনাই থাকিম বা সদায় কিবা এটা কৰি থাকিম যেতিয়া তেতিয়া বস্তুটো শিকিমগে ভালকে আৰু এইটো নহয় যে ঘৰৰ অকল মহিলাখিনি বা মা বা বা তেনেকে সিহঁত অকল সিহঁতসকলেহে যে মানে পাকঘৰত সোমাই পেলাই বস্তু বনাব বা তেনেকে হয়তো নহয় এতিয়া ল'ৰা দেতা সকলোৱে বনাব পাৰিতো মই যেনেকে বনাওঁ খোৱা বস্তু হয় মই এতিয়া ক'বলৈ গ'লে মই সকলোৱে বনাওঁ ধৰক এতিয়া আছে ছিলি চিকেন মই বনোৱা ছিলি চিকেন ধৰক বা মা সকলোৱে ভাল পায় আৰু হয় মই এই ভাইটিৰ বাৰ্থ ডে' হৈ গৈছিলে যোৱা বিশ ডিচেম্বৰত ভাইটিৰ বাৰ্থ ডে'ৰ সময়তো মই ছিলি চিকেন বনাইছিলোঁ আপোনাৰ নিয়েৰলি ফিফটি ফিফটিমান মানুহ আছিলে ফিফটিমান মানুহৰ কাৰণে মই অকলে ছিলি চিকেন বনাইছিলোঁ চ' সকলো কামৰ ৰিভিউটো ভালেই পাইছোঁ মোৰ হেৰি লাইন বেলেগ মানে মই এতিয়া পঢ়ি আছোঁ বেলেগ কিন্তু মোৰ এজ এ হ'বি মানে মই কুকিংটো মানে মই খুব ভাল পাওঁ খুব পচন্দ কৰোঁ মানে মই সেইটো ত' মই ছিলি চিকেনটো এটা বনাইছিলোঁ আৰু ছেকেণ্ডটো ধৰক এতিয়া মই ডেইলী আপোনাৰ তেনেকে চিকেন ক'চা আছে যোনটো এটা বেংলী বেংগুলী ডিছ হয় বেংগুলী ডিছ হয় চিকেন ক'চা সৌটোত আপোনাৰ মাছালাটো বহুতখিনি লাগে মছলা বহুতখিনি লাগে আৰু সৌটো ফাৰ্ষ্টত আপুনি চিকেনটো মেৰিনেট কৰি ৰাখি থ'ব লাগে মেৰিনেট কৰি পেলাই আপোনাৰ ফ্ৰীজত নিয়েৰলি আপোনাৰ আধা ঘণ্টাৰ পৰা পঞ্চল্লিচ মিনিট পঞ্চল্লিচ মিনিট যিমান বেছিকে ৰাখিব ধৰক সিমান তাৰ মছলাটো চিকেনৰ ভিতৰত ভালকে সোমাই যায় চ' মই চিকেন ক'চা খাই ভাল পাওঁ চিকেন ক'চাটো মানে ভাল লাগে খায় ধৰক তাৰ মছলাটো ভালকে আছে সৌটো মই ফাৰ্ষ্ট খাইছিলোঁ মোৰ বেংগলী ফ্ৰেইণ্ড এজনৰ ঘৰতে তেখেতৰ মাকে বনাইছিলে যিহেতু বেংগলী ডিছে হয় তেখেতৰ মাকে বহুত ধুনীয়া বনাইছিল মই তেখেতৰ পৰা হয়তো শিকি পেলাই মই ঘৰত বনাইছোঁ প্ৰথম দুবাৰমান অলপমান ভুল হৈছিলে বনাওঁতে তাৰ মছলা দিয়াৰ হেৰিটো তাৰ জোখ পৰিমাণ সেইখিনি ভুল হৈছিল দিওঁতে বা কিছুমান বস্তু ঘৰত নাছিলেও চ' সেইখিনি তেনেকে বনাই বনাই শিকি শিকি দুবাৰমান বেয়াও হ'ল দুবাৰমান হয়তো বনাওঁতে ধৰক একেবাৰে জো মানে জোল টাইপ হৈ গ'লগে পানী টাইপ হৈ গৈছিলেগে তেনেকে শিকি শিকি লাহে লাহে এতিয়া ভাল হ'লগে তাৰপিছত চিকেনৰ সেইটো বনাওঁ ভাল লাগে তাৰপিছত বাকী তাৰপিছত বাকী মই খোৱা হিচাপে আৰু ভালপাওঁ ধৰক বিৰিয়ানিটো খাই ভালপাওঁ কিন্তু বিৰিয়ানিটো মই এতিয়া মই একজেক্ট ভালকে বনাবলৈ শিকা নাই কাৰণ বিৰিয়ানিটো ধৰক আপোনাৰ তাত দুটা হেৰি থাকে এটা হ'ল ফাৰ্ষ্টত চিকেনটো হেৰি কৰিব লাগে তাৰপিছত ৰাইচটো অলপমান হাফ বইল কৰি পেলাই সেইটো তাত দি পেলাই তাত লেয়াৰিং কৰি পেলাই হয়তো আপোনাৰ প্ৰেচাৰত বা হেৰিয়াত য'তে বনাই ধৰক সেইটোত আপোনাৰ সেইটো হিচাপত তেনেকে হেৰি কৰিব লাগে চ' মোৰ সেইটো একজেক্ট এতিয়ালৈকে মই তাৰ যোনটো হিচাপটো বা তাৰ যোনখিনি পৰিমাণখিনি হয়তো মই ধৰিব পৰাগে নাই এতিয়ালৈকে ভালকে হেৰি কৰিব পৰা নাই হ'লেও বনাই আছোঁ শিকি আছোঁ হয়তো পিছত লাহে লাহে যদি পাৰোঁ কেতিয়াবালে টাইমত পিছত লাহে ধীৰে পাৰিমগে চ' এতিয়া হয়তো বৰ্তমান এইখিনি শিকি আছোঁ বনাই আছোঁ লাহে লাহে হ'ব তাৰপিছত এতিয়া বৰ্তমান মই যিহেতু জিম কৰোঁ চ' জিমৰ আপোনাৰ খাদ্যটো বেলেগ হয় জিমৰ কাৰণে আপোনাৰ ধৰক ক'বলৈ গ'লে তাত প্ৰ'টিন হাই ইন প্ৰ'টিন ল' ইন ফেট আৰু কাৰ্বচ থকা ফাইবাৰ থকা তেনেকুৱা বিলাক খাদ্য আপোনাৰ বেছিকে প্ৰয়োজন হয় দৰকাৰ হয় আমাৰ চ' আমাৰ এতিয়া জিমৰ হিচাবে ক'বলৈ গ'লে আমি এতিয়া জিমত খাওঁ জিমৰ ফুড হিচাবে মই যদি ক'বলৈ যাওঁ মই ডিম দৰকাৰ আছে ঘৰত ডিম লাগে আমাক মানে ডেইলী প্ৰ'টিনৰ কাৰণে এটা ফেটছ যোনটো হেলডী ফেটছ হয় মানে তো একছেচিভ বা হেৰি ফেটছটো নহয় দৰকাৰ অপ্ৰয়োজনীয় ফেটছটো নহয় দৰকাৰী ফেটটো যোনটো ডিমৰ পৰা পায় ডিম আছে পিনাট বাটাৰ আছে বাদাম তাৰ পিছত ব্ৰেড ব্ৰেডটো মানে আপোনাৰ যোনটো ব্ৰাউন ব্ৰেড হয় ব্ৰাউন ব্ৰেডত আপোনাৰ ফাইবাৰ থাকে তাত আপোনাৰ নাট্ছৰ হেৰি আছে বহুতখিনি বস্তু আছে তাৰপিছত আছে আপোনাৰ ফাইবাৰ হিচাপে বুট ক'বলৈ গ'লে বুট মগু ৰাজমাহ তাৰপাছত তেনেকে বহুতখিনি বস্তু আছে হয় মই জিম কৰোঁ কিন্তু মই বাহিৰা যোনটো প্ৰটিন বা তেনেকা প্ৰটিনৰ বটল বা তেনেকুৱা পাই কিনিবলৈ মই সেইবিলাক কিনা নাই কাৰণ মই তেনেকে সেইবিলাক খাই মই এবাৰ ট্ৰাই কৰিছিলোঁ খাবলৈ কিন্তু মোৰ পেটৰ প্ৰব্লেম হৈ গ'ল হয়তো মানে প্ৰ'টিন খাই পেলাই সেই কাৰণে মই হয়তো প্ৰ'টিনটো মই ইউজ কৰা নাই আৰু মই হয়তো মানে নকৰোঁ চ' সেই কাৰণে মোৰ ঘৰতে মানে যোনবিলাক নেছাৰেল নেছাৰৰ পৰা প্ৰ'টিনটো ল'ব পাৰি যোনখিনি ধৰক খাদ্য থাকে ডেইলী খাদ্য যেনেকে আপোনাৰ চিকেনেই আছে চিকেন চিকেনত ফাইবাৰ পায় প্ৰ'টিন পায় তাত ফেটছ পায় গোটেইখিনিয়ে আছে তাত চ' সেই কাৰণে চিকেন খাওঁ তেনেকা ধৰক আপোনাৰ বস্তুখিনি ডেইলী এতিয়া যেনে ভেজ ভেজিটেৰিয়ান প্ৰ'টিন ক'বলৈ গ'লে আপোনাৰ চয়া চয়াবিন আছে নিউট্ৰেলা তাৰপিচত বাদাম বুট সেইবিলাক আছে পনীৰ আছে কিমানখিনি আছে চ' সেই কাৰণে মই নেছাৰেল হেৰিৰ পৰা মই প্ৰ'টিনখিনি লওঁ বা তেনেকে খাওঁ ডেইলী চ' এতিয়া মোৰ জিমৰ হিচাপে মই এতিয়া চবটো ধৰক জিমত কয় যে বনোৱা বস্তুবিলাক তেনেকে খাব নালাগে বা কিবা সেই কাৰণে মই জিমৰ হিচাপে মই এটা বনাইছোঁ যোনটোত আপোনাৰ তাত ফেট্ছ একো নাথাকে বাট খাবলৈও টেষ্টি হয় আৰু হেলডীও হয় চ' সেইটো কাৰণে আমি মানে ধৰক এটা পেনত ধৰক অলপমান বাটাৰ জাষ্ট লাইট অলপমান নন ফেট যোনটো বাটাৰ কয় লাইট বাটাৰ লাইট যোনটো সেইটো শ্লাইড অলপ দিওঁ অলপমান মিঠাতেল দিওঁ ৰিফাইনটো কাৰণ বডীৰ কাৰণে বেয়া হাৰ্টৰ কাৰণে বেয়া কলেষ্ট্ৰৰেল বঢ়ায় চ' সেইকাৰণে মিঠাতেল অলপ দি পেলাই তাত মানে ধৰক অকমান চিকেনখিনি বাকী একো নকৰোঁ চিকেনখিনি অলপমান টাইম ফ্ৰাই কৰোঁ অলপমান টাইম ফ্ৰাই কৰি পেলাই তাত আপোনাৰ ধৰক পিঁয়াজ আদা নহৰুখিনি দিলোঁ বিলাহী দিলোঁ সেইখিনি দি পেলাই ফ্ৰাই কৰি তাত পানী দি দিলোঁ তাৰপিছত মচলাখিনি দিলোঁ কাৰণ এতিয়া ধৰক মচলাখিনিত আপোনাৰ ফেটছো নাথাকে একো নাথাকে সেইখিনি নৰ্মেলি খাব পাৰে আৰু তাৰপাছত এতিয়া যেতিয়া চিকেনটো অলপমান ফ্ৰাই কৰি দিলোঁ সেইটো ফ্ৰাইৰ টেষ্টো আহিলে আৰু প্লাছ বইল কৰাৰ লগে লগে সেইটো ব্ৰইল চিকেনৰ টেষ্টো আহিলে প্লাছ নিমখ অলপমান দিলোঁ কাৰণ নিমখ বেছি দিয়াতো বেয়া জিমৰ কাৰণে জিমৰ ফিগাৰ হিচাপে চ' সেই কাৰণে সেইখিনিয়ে দি পেলাই তেনেকে বনাই এতিয়া তাৰ লগত ধৰক আপুনি ৰুটি খালে ৰুটি খাব পাৰে আৰু ৰুটিটো খালে কিন্তু হ'ল হুইট যোনটো ৰুটি বুলি কয় সেইটো তেনেকে খাব লাগে চ' সেইটো দৰকাৰী তাৰপিছত মই জিম কৰোঁ হয় কিন্তু অসমীয়া ল'ৰা হিচাপে মানে মই গাহৰিটো খাই খুব ভাল পাওঁ এতিয়া গাহৰি মাংস ধৰক আমাৰ ঘৰত ক'বলৈ গ'লে বহুত কমেই চলে কাৰণ মাহঁতে গাহৰিটো ইমান ভাল নাপায় আৰু মই খুব ভাল পাওঁ খাই পেলাই ঘৰত চ' সেই কাৰণে কেতিয়াবা গাহৰিটো ধৰক মই অৰ্ডাৰ দিওঁ বাহিৰৰ পৰা ধৰক লাই গাহৰি আছে লাই শাক আৰু গাহৰি বা ধৰক তিল গাহৰি হয় বা তেনেকে গাহৰি খাই গাহৰি মাংসৰ বহুতখিনি হেৰি আছে কেতিয়াবা মই ধৰক নিজেও বনাওঁ ঘৰত যদি বস্তু নাথাকে সইদিনা মই বনাইছিলোঁ গাহৰিৰ হেৰি পালেং গাহৰি যেনেকে পালেং পনীৰ তেনেকে পালেং গাহৰিও বনাইছিলোঁ বহুত টেষ্টি হৈছিলে খাই পেলায় ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ বাৰু বনাবলৈ মই নাজানিছিলোঁ বাৰু এনেকে ভাল হ'ব বুলি মই ভাবিছিলোঁ লাই গাহৰি বনাম কিন্তু লাই শাক নোপোৱাৰ কাৰণে পালেং শাক আনিলোঁ এতিয়া পালেং শাকটো ডা এনেকে দিয়াতকে মই ভাবিলোঁ পালেং গাহৰিটোত ট্ৰাই কৰোঁ চ' এইটো মই নিজে বনালোঁ নিজে বনাই পেলাই নিজে ট্ৰাই কৰিলোঁ বনাবলৈ বনাই পেলাই মই খুব ভাল পালো খাই পেলায় পালেং গাহৰিটো বহুত টেষ্টি হৈছিলে প্লাছ তাত মানে ধৰক এতিয়া আমি আমাৰ জিমত ক'বলৈ গ'লে ৰেড মিটটো আমাৰ দৰকাৰ হয় কিন্তু ৰেড মিটটো ধৰক এতিয়া ক'বলৈ গ'লে আমি ছাগলী মাংসটো এতিয়া গৰম দিনত তেনেকে খাবলৈও প্ৰব্লেম হয় আৰু প্লাছ আপোনাৰ প্ৰেছাৰৰ প্ৰব্লেম থাকিলে তেনেকে চ' সেইকাৰণে হেৰি ৰেড মিটটো আমি বহুতখিনি এভইডে কৰোঁ ছাগলীটো চ' সেইকাৰণে কেতিয়াবা মানে বহুত দিনৰ পিছত মানে আমি ধৰক সেই কেতিয়াবা গাহৰিটোৰ যোনটো মানে ফেটটো কমাই পেলাই ফেটৰ চাইডটো কমাই পেলাই মাংসৰ চাইডটো বেছিকে আনো চ' ৰেড মিটৰ হেৰিটো তাৰ পৰাও পূৰা হয় প্লাছ প্ৰ'টিনৰটো পূৰা হয় সেইকাৰণে মানে গাহৰিটো কেতিয়াবা মানে ৱান ইন এ' ব্লু মুন বুলি যোনটো কয় যে কাৎচিত কেতিয়াবা খাওঁ আৰু নহ'লে আমাৰ গাহৰিটো তেনেকে নচলেই বাকী আমাৰ ডেইলী ডেইলী বুলি নহয় আমাৰ প্ৰায়েই আমাৰ চিকেনটো চলে চিকেন মায়ে খায় আৰু মই খাওঁ দেউতাই খায় ভাইটিয়ে খায় চ' মই বনোৱা খাদ্যখিনি দেউতাহঁতে বহুতেই ভাল পায় পচন্দ কৰে আৰু মই বনোৱা সময়ত মানে দেউতাহঁতে হয়তো মানে কেতিয়াবা মই মাংসখিনি মোকে বনাব দিয়ে মাহঁতে মোকে বনাব দিয়ে আৰু মানে সেইটোৱেই